হয় হয় লাগিছে

হয় হয় হয় হয় হয় মোৰ সেইদিনাখন অসুবিধা হ'ব নেকি যোৱাটো হ'ব দিব পাৰিম বাৰু হয় হয় মাছৰ অঁ কি ক'চোন বাৰু কওক হয় হয় এইটো কি নহ'লগে অঁ হয় হয় কি নহয়

এনেই কিমান মান হেৰিত সুলভ মূল্যত দিব ডেৰশ অঁ বাৰু ময়ে

হয় নেকি নহয় কোনোবা এজন যদি লাগে তেতিয়াহ'লে মই কি ক'ম বাৰু পাঁচ কেজিৰ ওপৰত যদি লাগে তেতিয়াহ'লে হয় আৰু মই হয় মই হয়তো যাব নোৱাৰিবও পাৰোঁ খবৰটো দিম বাৰু অঁ খবৰটো দিম বাৰু